জীৱিকা হিচাপে মই মাছটোকে বেছি উৎপাদন পাওঁ বুলি ভাবোঁ কাৰণ মাছৰ কাৰণে সৰু এটা পুখুৰীও হ'লেও হয় আজিকালি বিশেষকৈ নিজেই খাল খান্দিব নালাগিলেও দুপইচামান যদি থাকে হাতত জে চি পিও এটা ডাঙৰ পুখুৰী বা এটা সৰু বা নিজৰ ইচ্ছা মতে যেনেকুৱা পুখুৰী বনাব পাৰে সেইমতে যদি আমি সময় মতে আজিকালি মাছৰ পোনা বিচাৰি ক'ৰবালৈ যাব নালাগে ঘৰে ঘৰে মাছৰ পোনা দিবলৈ মানুহ আহে মাছৰ পোনা ল'বৰ কাৰণেও যদি আমি দুপইচা হাতত থাকোঁ থওঁ ল'ম বা কৰিমেই বুলি এইটো খেতি সেইমতে কৰিলোঁ আৰু দ্বিতীয়তে আমি মাছে কি খায় সেইটো আমি জানিব লাগিব তেওঁলোকক যদি আমি সময়মতে খাবলৈ দিওঁ তেতিয়া আমাৰ সময়ত এই বছৰ কৰিলোঁ বা এই বছৰ মাছখিনি ডাঙৰ নহ'ল বা কেইটামান খাওঁ তাকৰকৈ আৰু দ্বিতীয়বাৰ আকৌ দিম বা তেওঁলোকক আমি খাদ্যটো নিদিষ্ট সময়ত দিম তেনেকৈ যদি আমি কৰোঁ বা আছেও বা আমাৰ ঘৰত সৰু পুখুৰী এটা আলহী আহিলেও আমাৰ বহুতখিনি সমস্যা সমাধান হয় দোকানলৈ নগ'লেও হয় বা নিজেও কেতিয়াবা খাব মন যায় নিজৰ পুখুৰীটোৰ পৰাই খাই আৰু কেতিয়াবা পইচা পাতি অসুবিধা হ'লে তাৰ দুটা চাৰিটা দুই চাৰি কেজি বিক্ৰী কৰিও আমি চলিব পাৰিছোঁ অ মই ভাবোঁ ভৱিষ্যতেও যাতে মই মোৰ পুখুৰীটো আৰু অকণমান ডাঙৰ কৰি যাতে আৰু উৎপাদন কৰি মই চলিব পাৰোঁ সেইটো ভাবি আছোঁ